বৰুৱা অঁ আপোনাৰ এই ক্লাছৰ কোৰ্চখিনি কিমান আগবাঢ়িছে বাৰু আমি পৰীক্ষা এটা পাতিব লাগিছিল নহয় অঁ ছেছনেল পৰীক্ষা এটা পাতিব লাগে বাকীসকলৰো তেনেকৈ গম পাইছোঁ বাকী শিক্ষকসকলৰো তেনেকৈ আগবাঢ়িছে এতিয়া ক্লাছ টিছাৰবিলাকে জনাইছে গতিকে আপোনাৰ যদি আগবাঢ়িছে তেতিয়াহ'লে আমি অহা এই অক্টোবৰ মাহৰ শেষলৈ বা নবেম্বৰ মাহৰ প্ৰথমতে এটা পৰীক্ষা পাতিম গতিকে আপুনি সেইসমূহৰ সম্পৰ্কে অলপ প্ৰিয়েৰেশ্যন হওক আৰু কোৱেশ্যন পেপাৰ কেনেকৈ কি কৰিব লাগে কেনেকৈ চেটিং কৰিব লাগিব সেইখিনি আমি পিছত জনাম আপুনি সেইখিনি সকলোৱে আটাইকেইজন টিছাৰ একেলগ হৈ পেলাই আপোনাৰ প্ৰশ্ন কাকতখিনি আমি যুগুত কৰিব লাগিব হ'ব ঠিক আছেনে ঠিক আছে